ভাৰত এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য ভাৰতত সকলো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে সমভাৱে চোৱা হয় নিজ নিজ ধৰ্ম পালনত ভাৰতত কোনো বাধা নাই মই সকলো ধৰ্মকে সন্মান কৰোঁ সকলো ধৰ্ম নিজ নিজ স্থানত সমভাৱে বিৰাজমান হৈ থকাটো বিচ মই বিচাৰোঁ বৈচিত্ৰ্য়ৰ মাজত একতা বজাই ৰাখিবলৈ নাগৰিক হিচাপে মানুহে সকলো ধৰ্মকে সকলো ধৰ্মৰ ৰীতি নীতি সন্মান কৰাটো প্ৰয়োজন লগতে আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে সমভাৱে মিলিজুলি থকাটো উচিত